ওচৰৰ চহৰলৈ যোৱা বুলিলে আমি নলবাৰী টাউনলৈ যাওঁ মোৰ যিহেতু নলবাৰীতে ঘৰ তাত বজাৰ সমাৰ কৰিবলৈ যাওঁ আৰু কিবা দৰকাৰী বস্তু থাকিলে শ্বপিঙৰ কাৰণে নলবাৰীতে যাওঁ বেমাৰ আজাৰ দেখুৱাবলৈও যাওঁ ডক্তৰৰ তাত যাওঁ আৰু বেছি অলপ ইমাৰজেন্সী হ'লে আমি গুৱাহাটী গুৱাহাটীলৈ গুচি যাওঁ মই স্কুলত যাই থাকোঁ সঘনাই সদায় যাওঁ স্কুলত নলবাৰী টাউনৰ মাজেৰেই যাওঁ বাছতে যাওঁ মোৰ স্কুলখনৰ মোৰ ইয়াৰ পৰা থাৰ্টি ছিক্স কিলোমিটাৰ হ'ব